হেল্ল' হয় কওক শুনিছোঁ হয় কওক শুনিছোঁ হয় হয় হয় বৰ সুন্দৰভাৱে আপুনি প্ৰস্তুতি কৰিছে আহোম ৰাজত্ব হৈছে আমাৰ অসম ইতিহাসত ছশ বছৰ ৰাজত্ব কৰা এটা জাতিৰ আহোমসকল আহোমসকল আহিছিল আপোনাৰ তিব্বত মংগোলীয় দেশৰ পৰা পাটকাই পাৰ হৈ পেলাই স্বৰ্গদেউ চুকাফা আহিছিলে স্বৰ্গদেউ চুকাফা আমাৰ ইয়ালৈ আহিছিলে আজি ছশ বছৰ আগতে আহিছিলে ঠিক আছে ইয়াতে তেওঁ বৃহত্তৰ অসম বৰ অসম গঢ়ি তুলিছিলে সেইটো সময়ত এই অসমত বহুতোবোৰ সৰু সৰু সৰু সৰু জাতিয়ে জনগোষ্ঠীয়ে ইয়াতে শাষণভাৰ চলাই আছিলে তেওঁলোকক সকলোকে পৰাভূত কৰি পেলাই তেওঁ চাওলুং চুকাফাই ইয়াতে বৰ অসমৰ ভেঁটিটো গঢ়িছিল তেওঁলোকৰ বিভিন্ন ধৰণৰ কৰ্ম কৰ্ম পদ্ধতিশালা গোটেই অসমত সকলো জেগাতে আছে বুলি ক'লেও বেয়া নহয় বিশেষতে তেওঁলোকে আহোমৰ ৰাজধানী ইয়াতে শিৱসাগৰত পাতিছিল ইয়াত তেওঁলোকৰ বিভিন্ন ধৰণৰ স্থাপত্যকলা এতিয়াও নিদৰ্শন পোৱা যায় ৰংঘৰ আছে কাৰেংঘৰ আছে সেইসকল আহোমৰ ৰজাসকল যিসকল আছে স্বৰ্গদেউ চুকাফাৰ যিসকল নাতি পুতি তেওঁলোকৰ যিসকল বংশধৰ আছিল তেওঁলোকে ভাবিছিলে ৰুদ্ৰসাগৰ বিভিন্ন ধৰণৰ ভাস্কৰ্য্যশিল্প ইয়াতে আছিল আহোম ৰাজত্বকালৰ আহোম ৰাজতে কালত সেই সময়ৰ যিটো অৰ্থ ব্যৱস্থা আছিলে সেইটো সময়ত আমাৰ অসমখন ইমান উন্নত নাছিল কিন্তু আহোমসকল ইয়ালে আহি তেওঁলোকৰ নিজৰো যিবোৰমানে কালচাৰ তেওঁলোকৰ যিবোৰ ঐতিহ্য সেইখিনি আমাৰ লগত মিলি অসমখন এখন সুন্দৰ আৰু বৃহত্তৰ অসম তেওঁলোকে গঢ়ি তুলিছিলে তেওঁলোকে বিভিন্ন ধৰণৰ আহোমসকলৰ দিনত যিসকল আহিছিলে যুদ্ধ কৰিব আমাৰ ইয়াত তাৰ ভিতৰত অসমখন কোনো পৰাভূত কৰিবপৰা নাছিলে আপোনালোকে জানে জানিব যে মোগলসকলো আহিছিল মোগলসকল কিন্তু ইয়াতে ৰণত হাৰি পেলাই তেওঁলোক গুচি গৈছিল এই তেওঁলোকে ৰণত হয় ৰণত তেওঁলোকে ইয়াতে পৰাভূত হৈ পেলাই অসমৰ পৰা তেওঁলোক গুচি গৈছিলে আৰু সেই কথা বৰ্তমানেও স্বৰ্ণীল ইতিহাসত বৰ্তমানেও সেইখিনি লিখা আছে তুমি বিস্তীৰ্ণভাৱে আৰু জানিবলৈ মোৰ মোৰ ওচৰলৈ আহিবা মই নিশ্চয় তোমাক আৰু বিভিন্ন ধৰণৰ কিতাপ আছে সেই কিতাপখিনিৰ সৈতে পঢ়িবা আৰু মোৰ ওচৰলৈ আহিবা মই তোমাক নিশ্চয় তাৰ বিষয়ে বহলাই আৰু বিস্তৃতভাৱে ক'ম এতিয়ালৈ মই ঠিক আছে অ'কে অ'কে বাই